বতৰ আৰু সুযোগৰ ক্ষেত্ৰত পৰ্যটকসকলে আমাৰ স্থান ভ্ৰমণ কৰা ক্ষেত্ৰত গ্ৰীষ্মকালত অতিকৈ উপযোগী গ্ৰীষ্মকালত ইয়াৰ অনুকূল বতৰ অনুকূল পৰিৱেশত পৰ্যটকসকলে অতিকৈ আনন্দকৰ অনুভূতি লাভ কৰিব তাৰ উপৰিও আমাৰ এই অঞ্চলত অনুষ্ঠিত হোৱা দুৰ্গাপূজা শিৱৰাত্রি ইত্যাদি অনুষ্ঠানত আহি পৰ্যটকসকলে অতিকৈয়ে আনন্দিত হ'ব আমাৰ এই অঞ্চল শিৱৰাত্ৰিৰ বাবে অতিকৈ বিখ্যাত শিৱৰাত্ৰিৰ সময়ত আয়োজিত হোৱা মেলা ইয়াত শিৱ দ'লত অনুষ্ঠিত হোৱা পূজা জগত বিখ্যাত বিভিন্ন ধৰণৰ পৰ্যটকে এই সময়ত আমাৰ ঠাইডখৰ চাই বিভিন্ন ধৰণৰ অভিজ্ঞতা ল'ব পাৰিব তাৰ উপৰি আনন্দকৰ কিছুমান মুহূৰ্ত পাৰ কৰিব পাৰিব দুৰ্গা পূজাৰ সময়তো আমাৰ এই ঠাইডখৰ অতিকৈ জনপ্ৰিয় হৈ পৰে কিয়নো দুৰ্গা পূজাৰ সময়ত বিভিন্ন ধৰণৰ প্ৰণালীৰ নিৰ্মাণ কৰা মণ্ডপসমূহ বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰকাৰৰ দেৱী দুৰ্গাৰ মূৰ্তি ইত্যাদি অতিকৈ জনপ্ৰিয় বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াতো আমাৰ এই অঞ্চলত অনুষ্ঠিত হোৱা দুৰ্গা পূজা আৰু শিৱৰাত্ৰিৰ বিষয়ে মানুহে অতি ভাল ভাল মতামত প্ৰদান কৰিছে যদি পৰ্যটকসকলে দুৰ্গা পূজাৰ সময়ত আমাৰ ঠাইডখৰ চাবলৈ আহে তেতিয়া তেওঁলোকে শিৱৰাত্ৰিৰ সময়ত হোৱা তথা দুৰ্গা পূজাৰ সময়ত হোৱা মেলাসমূহত বিভিন্ন ধৰণৰ থলুৱা বস্তু কিনি লৈ যাব পাৰিব এই থলুৱা বস্তুসমূহে আমাৰ অঞ্চলটোৰ বিশেষ কলা আমাৰ জনজাতীয় আমাৰ শিক্ষা ইত্যাদিক দৰ্শায় গতিকে পৰ্যটকসকলে এই সময়ত আহি অতিকৈ ভাল অনুভৱ লাভ কৰিবলৈ সক্ষম হ'ব বিশেষকৈ দুৰ্গা পূজাৰ সময়ত আমাৰ এই অঞ্চলটোত বিভিন্ন সম্প্ৰদায় বিভিন্ন লোকে সানমিহলি হৈ একেলগে একতাৰ প্ৰদৰ্শন কৰি এই পূজাভাগ অনুস্থাপন কৰে গতিকে পৰ্যটকসকলে এইখিনি সময়ত আমাৰ এই ঠাইডখৰলৈ আহি এটা সুখত আৰু ভাল অনুভৱ লাভ কৰিব পাৰিব